হেল্ল' অ অ' ভাইটি তুমি তুমি ক'ত আছা মৰিগাঁৱতে আছা নেকি অ মই এই গুৱাহাটীলৈ গৈছিলোঁ এতিয়া গুৱাহাটীৰ পৰা আহি আছোঁ মানে মৰিগাঁৱতে নামি দিলোঁ এতিয়া ইয়াত হোটেল কোনখন হোটেল ভাল আছে অ' খাবৰ কাৰণে

নহয় যোনখনতে মানে ভাল খাদ্য দিয়ে সেইখন হোটেলতে মই সোমাম আৰু তাতে মই ভাত কেইটামান খাই যাওঁ মানে ভোক লাগিছে যে এতিয়া কোনখন হোটেলত খালে ভাল হ'ব নিৰ্মলখনে ভাল নেকি কিবা লেতেৰা পেতেৰা আছে নেকি আকৌ লেতেৰা হ'লে অশান্তি হ'ব নহয় হয় নেকি অ অ অ মই মানে গুৱাহাটী অ অ অ অ মই মানে নগাঁৱলৈ যাব লাগে কিবা এটা গোটৰ কামত অ সেইটো কাৰণে মানে মই এই মৰিগাঁৱতে নামিলোঁ ভোক লাগিছে ৰাতিপুৱা একো খোৱা নহ'ল যে গতিকে বোলো মৰিগাঁৱতে নামি হোটেল এখনতে সোমাওঁ সেইকাৰণে তোমাক ফোন কৰিলোঁ মই অ তুমি মৰিগাঁৱৰে যিহেতুকে তু অ তোমাৰ ঘৰ মৰিগাঁৱতেনে নে বেলেগ ঠাই অ অ অ হ'ব দিয়া বাৰু ন' অ অ দেখিলে ক'ৰবাত দেখিলে মাতিবা আকৌ অ অ অ অ মোৰ ফোনৰ নাম্বাৰটো তুমি জানাইতো অ অ অ হ'ব এই নাম্বাৰটো তুমি ছেভ অ ছেভ কৰি ৰাখিবা নম্বৰটো এই নম্বৰতে তুমি ফোন কৰিবা খাই বৈ থাকিম মই খাই বৈ মানে লাহেকৈ যাম আৰু কাৰণ ৰাতি থাকিম যিহেতুকে গোটৰ কামত আহিছোঁ অ অ অ অ অ অ হ'ব দিয়া ৰাখিছোঁ দেই